হয় মোৰ প্ৰিয় কিতাপৰ ছিৰিজ আছে অঁ কৌশিক নন্দন

নিৰিবিলি এটি নীৰৱ কাহিনী কিতাপখন তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত এটি প্ৰেমৰ কাহিনী য'ত তাৰ চৰিত্ৰত আছে সন্ধ্য়া অনুৰণ অভিমন্য়ূ ময়ূৰ আছিল তাত সেই কাহিনী হৈছে প্ৰেমৰ কাহিনী বন্ধুত্বৰ কাহিনী সন্ধ্যাই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চূড়ান্ত পৰীক্ষা ভালদৰে পাছ কৰি আহি তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল প্ৰথম দিনা তাই ক'লে প্ৰথম দিনাই ক্লাছ আৰম্ভ হওঁ হোৱাত তাই আহিছিল তাই কলেজৰ তাই ইউনিভাৰ্ছিটিৰ হোষ্টেলত আছিল হোষ্টেলত থাকিছিল তাই যোনদিনা ক্লাছ ষ্টাৰ্ট হৈছিল সেইদিনাখন তাই আহিছিল তাত আছিল ক্লাছ কৰিছিল তেওঁ সেইদিনাখনেই অভিমন্য়ূৰ লগত চিনাকী হৈছিল প্ৰথম তেওঁলোকৰ কাজিয়াৰে ষ্টাৰ্ট হ'ল কাজিয়াৰে তেওঁলোকৰ বন্ধুত্ব আৰম্ভ হৈছিল তাৰপিছত লাহে লাহে সিহঁতি ভাল বন্ধু হ'বলৈ ধৰিলে

প্ৰথমতে তেওঁলোকৰ বন্ধুত্বৰ মানুহে প্ৰেমৰ নাম দিব বিচাৰিছিল যদিও তেওঁলোকৰ সেয়া বন্ধুত্বহে আছিল প্ৰেম নহয় তাত তাৰপিছত ইউনিভাৰ্ছিটি যেতিয়া ভাৰ্চিটি উইক হৈছিলে তেতিয়া অণু অভিমন্যু আৰু সন্ধ্যাই দৰা কইনাৰ প্ৰতিযোগিতা কৰিছিল প্ৰতিযোগিতাত যোগ দিছিল য'ত তেওঁলোকে পুৰস্কাৰ পাইছিল তাৰপিছতে তাপা সন্ধ্যাই আৰু আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত ভাগ লৈছিল তেওঁ তাই তাতো জয়ী হ'বলৈ সক্ষম হৈছিলে অভিমন্য়ূ জিকি জয়ী হৈছিলে তাৰপিছত ময়ূৰ আছিল এজন এগৰাকী এজন সহজ সৰল ল'ৰা আছিল ময়ূৰ

অনুৰণ আছিল অনুৰণ এজন বহুত ঠাণ্ডা ল'ৰা আছিল তাৰপিছত যেতিয়া অভিমন্য়ূ অভিমন্য়ূৱে শেষত তাৰ সোনকালে মানে পঢ়া তাৰ সন্ধ্যাহঁততকৈ আগত শেষ হৈছিল তাৰপাছত সন্ধ্যাই সেইদিনা বহুত কান্দিছিল বহুত বেয়া লাগিছিল তাইৰ যেতিয়া অন অভিমন্য়ূ গুচি গৈছিল তাৰপিছত এদিন সন্ধ্যা আৰু ময়ূৰক সকলোৱে বেয়াকৈ ক'ব ধৰিছিলে তাৰ তেতিয়া সকলোৱে সন্ধ্যাৰ পৰা আঁতৰি গৈছিলে তাৰপিছত সন্ধ্যাক সু সুখী কৰিবলৈ অভিমন্য়ূ আহিছিল তো এই কাহিনী হৈছে কাহিনী আধাৰিত হৈছে বন্ধুত্বৰ ওপৰত প্ৰেমৰ ওপৰত শেষত যেতিয়া তেওঁলোকৰ সকলোৰে যেতিয়া পঢ়া শেষ হৈছিল তেতিয়া শে পঢ়া শেষ হৈছিল তেতিয়া তেতিয়াৰ পৰা ষ্টাৰ্ট তেওঁলোকৰ অনুৰণ আৰু সন্ধ্যাৰ ভালপোৱাৰ কাহিনী আৰম্ভ হৈছিল তাত কৈছিল যে শেষৰ পৰা আৰম্ভ হয় সি কেতিয়াও শেষ নহয়